কিমান ঘণ্টা বিদ্য়ুত থাকে মানে ইয়াত ক'বলৈ গ'লে দিনৰ ভাগটোত ইয়াত কাৰেণ্ট থাকেই মিছা কথা

সঘনাই কাৰেণ্ট বিদ্য়ুৎ কাটা যায় আৰু বৰষুণ পৰা নপৰা নপৰাৰ আগতেই ইয়াতে বৰষুণ মানে বৰষুণ নপৰাৰ আগতেই কাৰেণ্টো কটা যায় আৰু ইয়াত থকা আৱাসী সী সকলে সন্ধিয়া আৰু নিশাৰ সময়তো শক্তিৰ অবিহনে থাকিব লগীয়া হয় বিদ্য়ুতৰ লুকাই থকা যোনটো লুকা ভাকু খেলি থকা যোনটো খেল সেইটোৱেই কেৱল অকল শিক্ষাৰ্থী আৰু সাধাৰণ লোক সকল মানে আমাক কেই প্ৰভাৱিত কৰাই নহয় লগতে চৰকাৰী কাৰ্যালয়

বস্তু বেচিবলগীয়া হয় যোনটো একদম অসম্ভৱৰ কাম বিদ্য়ুৎ সংকেতে কেৱল আমাৰ মাজভাগত বাস কৰা লোকসকলক প্ৰভাৱিত কৰাই নহয় এই যোৱা মাহৰ পৰা আমাৰ ঠাইত আৰু লগতে তেজপুৰৰ বাহিৰেও বালিপাৰা বিহগুৰি আৰু গৰৈমাৰী অঞ্চলৰ দৰে উপকণ্ঠটো বিৰাজ কৰি আছে আৰু যেতিয়াই কাষ্ট'মাৰ কেয়াৰলৈ ফোন কৰা যায় তেতিয়াই সিহঁতে কয় যে ফল্টি হৈ আছে কিবা কাৰেণ্ট সেইকাৰণে কাটি থোৱা হৈছে সময় লাগিব আহিবলৈ আৰু কেতিয়াবাতো ফোন কলৰে ৰিচিভ নকৰে আৰু এইবিলাক যিমান

কামতো মানে কৰি পেলাই আমাক উপকৃত কৰিবলৈ চেষ্টা নকৰে এই সমস্য়াৰ উপৰিও অসংখ্য় গ্ৰাহকৰ পৰা অসংগতিপূৰ্ণ বিদ্য়ুৎ